হেল্ল' এছ আৰ কাৰ এজেঞ্চী হয়নে মই বৰপথাৰৰপৰা ক'লোঁ শিখা দেৱী নাথে মই কাইলৈ মানে একত্ৰিছ তাৰিখৰ আবেলি চাৰি বজাৰ বাবে আপোনালোকৰ এজেঞ্চীত এটা ৰাইড বুক কৰিছিলোঁ আগতীয়াকৈ কিন্তু মই ৰাইডটো মোৰ এটা ব্যক্তিগত অসুবিধাৰ কাৰণে কেঞ্চেল কৰিবলগা হৈছে অসুবিধা মানে মোৰ অকণমান গুৰুতৰেই অসুবিধা মোৰ ঘৰৰ এজন সদস্যৰ খুব গা বেয়া হ'ল কালি ৰাতি গতিকে মই তেখেতক কালি ৰাতিয়ে হস্পিতালত ভৰ্তি কৰিবলগা হ'ল আৰু ঘৰত যিহেতু অন্য কোনো মানুহ নাই গতিকে মইয়ে তেওঁৰ লগত কালিৰেপৰা হস্পিতালত আছো আৰু কাইলেলৈকে হয়তো তেখেতক ৰিলিজ নিদিব গতিকে মই কাইলৈ ৰাইডটো কেঞ্চেল কৰিবলগা হৈছে মই যাব নোৱাৰিম আৰু মই ইতিমধ্যেই ছশ টকাৰ আগতীয়াকৈ মই পইচা পে'মেন্ট কৰিছিলোঁ আপোনালোকৰ এই ৰাইডটোৰ কাৰণে গতিকে সেইটো পোৱাৰ ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিবপৰা যাবনে আপোনালোকে যদি ডাইৰেক্টলী মোৰ একাউন্টত দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে যদি মোৰ কেবৰ যি ৱাৰলেট আছে কেব ৱাৰলেটত যদি মোৰ পইচাখিনি জমা কৰি দিয়ে তেতিয়াহ'লে মোৰ কাৰণে ভাল হ'ব মই যেতিয়া আকৌ নতুনকৈ কেতিয়াবা কেব বুক কৰিম তেতিয়া মই সেই পইচাখিনি ইউজ কৰিব পাৰিম গতিকে আপোনালোকে অনুগ্ৰহ কৰি মোৰ আগতীয়া যিখিনি ধন জমা দিয়া হৈছিলে আপোনালোকক সেই ধন ৰাশি আপোনালোকে মোৰ কেব ৱাৰলেটত জমা কৰি দিব ঠিক আছে মই ৰাইডটো কেঞ্চেল কৰিছোঁ গতিকে মোৰ আগতীয়া পে'মেন্টৰ ধনৰাশী আপোনালোকে মোৰ কেব ৱাৰলেটত জমা কৰি দিলেই হৈ যাব